আজিৰ সময়ত আমাৰ অসমীয়া সমাজত ঘটি থকা সমাজ বিৰোধী ঘটনা উপস্থাপন কৰিবলৈ সংবাদ মাধ্যমবোৰেও চেষ্টা নকৰে কাৰণ তাত ৰাজনৈতিক নেতা পালিনেতা জড়িত থাকে অসমীয়া সংবাদ মাধ্যমৰ গৰাকীৰ লাভ লোকচানৰ কথা আহি পৰে কিছুমান অলাগতীয়াল বাতৰি প্ৰকাশ কৰি থাকে যেনে পৰকীয়া প্ৰেম কাৰোবাৰ বোৱাৰী কাৰোবাৰ লগত পলাই যোৱা দেখিবলৈ পোৱা যায় সেইবাবেই অসমীয়া সমাজৰ